অ' এয়া মই চুভাছ উপাধ্যায়ে ক'লোঁ আপোনাৰ এইটো ৰয়েল পেলেছ ৰেষ্টুৰেণ্ট নহয় জানোঁ অঁ ঠিক আছে মই এটা অৰ্ডাৰ কৰিছিলোঁ হেৰি এটা বাৰ্গাৰ এটা অৰ্ডাৰ কৰিছিলোঁ ভেজ বাৰ্গাৰ কিন্তু ঘটনাটো হ'ল কি আপোনালোকৰ মানে এই চি অ' ডি ফেছিলিটীটো নাই এতিয়া চি অ' ডি নথকা কাৰণে কি হৈছে মই অৰ্ডাৰটো ল'ব নোৱাৰিম মোৰ অন্য উপায়েৰে দিব পৰা অৱস্থা নাই সেইকাৰণে আপুনি অৰ্ডাৰটো কেন্ছেল কৰক ইয়াৰ উপৰি মই আপোনাক এটা ৰিকুৱেষ্ট কৰোঁ অনুৰোধ কৰোঁ এটা যে চি অ' ডিক এটা মানে এক্সট্ৰা আপোনাৰ বিকল্প হিচাপে আপোনালোকে এটা ধৰক নহ'লে বহুত অৰ্ডাৰবিলাক আপোনালোকৰ কেন্ছেল হৈ যাব কাৰণ চি অ' ডিত দিবলৈ মানুহে ভাল পায় সেইকাৰণে চি অ' ডিটো এটা ফেছিলিটী হিচাপে দিবৰ কাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিলোঁ ঠিক আছে থেংক ইউ আপোনাৰ ক'পাৰেচনৰ কাৰণে বহুত ধন্যবাদ